যদি মোৰ জ্বৰ হয় ঘৰতে মই চিকিৎসালয়লৈ নাযাওঁ ঘৰতে ঔষধ খাওঁ গৰম পানী ৰাতিপুৱা তাৰপৰা আপোনাৰ গৰম পানী আৰু নিমখ দি ভৰি হাত ধুনীয়াকৈ ধুওঁ মূৰত খুব কমকৈও আলু চকলিয়াই পাতলকৈ আলু চকলিয়াই সানি থওঁ তেতিয়া মোৰ জ্বৰটো মানে ভাল হয় ডক্টৰৰ পৰামৰ্শ নোলাৱা মতে

আৰু কাহ হ'লে আদা পিচি পেলাই আদা পিচি পেলাই লগত গৰম পানী কুহুমীয়া গৰম পানী

অকণমান নিমখ অকণমান মিঠাতেল তেনেকৈ খাওঁ তেনেকৈ আমি চিকিৎসালয়লৈ নোযোৱাকৈও তেনেকৈ আমি পাৰোঁ